মই যিহেতু পঢ়ি আছো এতিয়া মই অকলে থাকোঁ আৰু পঢ়াৰ বাহিৰে মই ৰান্ধি বহুত ভাল পাওঁ অকলে থাকো কাৰণে নিজে ৰান্ধিবলগীয়া হয় আৰু মই সেইটো কাম কৰি আটাইতকৈ বেছি ভাল পাওঁ আৰু মই যিহেতু নিৰামিষ শাক পাচলি খাই ভাল পাওঁ আৰু ৰান্ধিবও ভাল লাগে আৰু গাখীৰৰ বস্তু হ'ল পনীৰ বনাওঁ পনীৰত মই কৰহাই পনীৰ মটৰ পনীৰ আৰু আপোনাৰ গাখীৰৰ এই হ'ল খীৰ বনাই ভাল পাওঁ চেৱৈ বনাই ভাল পাওঁ আৰু হালোৱা বনাওঁ কেতিয়াবা আৰু চব্জিত মই আটাইতকৈ বেছি ভাল পাওঁ ফুলকবি ফুলকবিৰো আইটেম থাকে মটৰ দি বনাব পাৰি আপোনাৰ মাঞ্চুৰিয়ান বনাব পাৰি কবি খাই বহুত ভাল পাওঁ কিন্তু আৰু ঠাণ্ডা দিনতো কবি খাই আৰুৱেই ভাল লাগে আলু মটৰৰ চব্জি বনাই ভাল পাওঁ